তেজপুৰত বহুত দামী বিশ্ববিদ্যালয় আছে এটা তাৰপৰা এটা নাম হ'ল দৰং কলেজ তেজপুৰ ইউনিভাৰ্চিটি তাতে বহুত প্ৰকাৰৰ ক'ৰ্ছ আছে বাহিৰৰপৰা ষ্টুডেণ্ট আহি ইয়াতে পঢ়ি পঢ়ে পঢ়া শুনা কৰে আৰু আমাৰ ইয়াৰ লকেল ষ্টুডেণ্টবোৰো বাহিৰত যাব নালাগে